আমাৰ সংস্কৃতিৰ ওপৰত আজিকালি যথেষ্ট শিথিলতা আহিছে আমি য'ৰ কথা ক'বলৈ নাযাওঁ কিয় যেনে আমাৰ জাতীয় উৎসৱ বিহু আমি বিহুৰ এতিয়া আমাৰ ল'ৰা ছোৱালীসকলে সৰুৰে পৰা যিটো বিহুৰ পৰিৱেশ পায় আজিকালিৰ ল'ৰা ছোৱালীকেইটাই এইটো নাপায় ইহঁতে বিহু নাচিব নাজানে বা হুঁচৰি যিমানখিনি হওক বিহুৰ বিষয়ে ইমান জ্ঞান নাই ইহঁতৰ নিজৰ সংস্কৃতি লৈ ইহঁতৰ গৰ্ব কৰা এইটো অহা নাই আজিকালি আৰু আমাৰ বাসস্থানতো এইটো আহিছে আমাৰ পুৰণিকালীয়া যিটো ঘৰ কি এইটোতো নায়েই বৰ্তমান আৰু ভাষাৰ যিটো কি হ'ল আমাৰ ভাষা এতিয়া অসমীয়া যিটো সকলোৱে স্পষ্টভাৱে ক'ব নোৱাৰে আমাৰ অসমীয়া ভাষাৰ ভিতৰত ইংৰাজীটো সোমাই পৰিছে আমি ক'বলৈ নগ'লেও ইংৰাজী ভাষাটো এনেকৈ আহিয়েই যায় আমাৰ মুখত আৰু যদি ক'ব যাওঁ আমি সাজ পোছাকৰ কথাটো তাতো আমাৰ বহুতো পৰিৱর্তন বা শিথিলতা আহিছে পুৰণি কালত সেই তাঁতে বোৱা কাপোৰ এতিয়া এইটো নাহে আমি এতিয়া বহুতো মেচিন বা তাৰে পৰা পিন্ধা কাপোৰহে আমি ব্যৱহাৰ কৰোঁ আৰু এইটোৱে ক'ব খোজোঁ যে এনেবোৰ বহু কথাতে আমাৰ শিথিলতা আহিছে সাংস্কৃতিৰ ওপৰত